তিনি লাখ দুশ টকা চাৰি লাখ আঢ়ৈশ টকা ছয় লাখ তিনিশ টকা সাত লাখ চাৰে চাৰিশ আঠ লাখ পাঁচশ টকা